অঁ মই মানে কি আপোনাৰ ফাৰ্নিচাৰ দোকান এখন আছে বুলি গম পাইছোঁ তাৰমানে মোক ফাৰ্নিচাৰ এযোৰ লাগিছিলে প্ৰায় দছ বাৰ হাজাৰমান ভিতৰত হাজাৰ টকা দছ বাৰ হাজাৰ টকাৰ ভিতৰত চোফা পোৱা হ'বনে অঁ আপুনি যে ফাৰ্নিচাৰ ব্যৱসায়টো কৰি আছে আপুনি কাঠবিলাক ক'ৰ পৰা আনে বৰ্তমান নে চব ছয়িং মিলৰ কাঠ দাদা ইউজ কৰে

আৰু কি কি বনায় আপোনালোকৰ ফাৰ্নিচাৰখনত অঁ অঁ যে তোমাৰ অঁ দছ বাৰ হাজাৰ টকাৰ ভিতৰত এনেই সৰু হ'লেও চিম্পুল হ'লেও চোফা এযোৰ পোৱা যাব চাগে

আপুনি এতিয়া কামবিলাক মানুহ ৰখাইছেনে ফাৰ্নিচাৰত

এনেই শলখ কাঠৰ বা গমাৰি কাঠৰ এনেকুৱাবোৰ দাম বেছি হ'ব নহ্ কিমান বাজেট ৰাখিছে এইবোৰ চোফাত হয় হয় পন পঞ্চলিছ হাজাৰৰ পৰা আশী হাজাৰৰ ভিতৰত শলখ চেগুণ তেগুণ তাকে আপোনাৰ ওচৰলৈ যাবলৈ আছে হেৰি বাজেটটো ওপৰত মই নিৰ্ভৰ কৰিছোঁ মই আমাক কিমান টকা ভিতৰত পাম এযোৰ লাগিছিলে

হ'ব হ'ব হ'ব